ৰাজ্যিক পৰিবহণৰ মানদণ্ড কেনেকুৱা এই প্ৰশ্নটোৰ উত্তৰ মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব বিচাৰোঁ আমি সকলোৱে জানো যে ভাৰতবৰ্ষ হৈছে এখন উন্নয়নশীল ৰাষ্ট্ৰ ভাৰত চৰকাৰে ভাৰতৰ পৰিবহণৰ উন্নয়নৰ বাবে যথেষ্টখিনি সুবিধা প্ৰদান কৰিছে পৰিবহণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আমাক ৰে'ল ব্যৱস্থা বিমান ব্যৱস্থা বাছৰ ব্যৱস্থা ইত্যাদি প্ৰদান কৰিছে যদিও বৰ্তমান ভাৰতবৰ্ষ এই পৰিবহণৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট পিছ পৰি আছে ভাৰতবৰ্ষৰ কেইখনমান ভাৰতবৰ্ষৰ কেইখনমান উন্নয়নশীল ঠাই যেনে দিল্লী মুম্বাই আদি ঠাইবোৰত আদি ঠাইবোৰত পৰিবহণৰ ব্যৱস্থা কিছু উন্নত হ'লেও ভাৰতবৰ্ষৰ বৰ্তমান এনেকুৱা কিছুমান ঠাই বা অঞ্চল আছে যিবোৰ পৰিবহণৰ ব্যৱস্থা একেবাৰে পৰিবহণৰ ব্যৱস্থা একেবাৰে একেবাৰে বেয়া আমি উদাহৰণস্বৰূপে অসমকে চাব পাৰোঁ অসমতো পৰিবহণৰ ক্ষেত্ৰত বাছ বিমান আৰু ৰে'ল সেৱা আছে যদিও বৰ্তমান অসমৰ এনেকুৱা কিছুমান ঠাই আছে যিবোৰত পৰিবহণৰ ব্যৱস্থা একেবাৰে বেয়া মই ধেমাজি জিলাৰ এগৰাকী ছোৱালী মই মোৰ পঢ়াৰ পঢ়াৰ ক্ষেত্ৰত মই ধেমাজিৰ পৰা মাজুলীলৈ সঘনে অহা যোৱা কৰি থাকিবলগীয়া হয় কিয়নো মই মাজুলী সাংস্কৃতিক

ধেমাজি মাজ ধেমাজিৰ জোনাইৰ পৰা মাজুলীৰ কমলাবাৰীলৈকে কেৱল এখনহে আহে ৰাতিপুৱা এই ক্ষেত্ৰত সেই বাছখনত সেই বাছখনত যথেষ্ট যাত্ৰী যাত্ৰী থাকে সেই বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ শিক্ষাৰ্থী তাৰ উপৰিও বিভিন্ন এই ধেমাজি জিলাৰ পৰা বিভিন্ন গাঁওবোৰত যেনে মাছখোৱা গুটিপুৰ গুটিপুৰ বেঙেনাগড়া এনেকুৱা ঠাই এনেকুৱা ভিতৰুৱা অঞ্চলবোৰত চাকৰি কৰা বা শিক্ষকতা কৰা বিভিন্ন ধৰণৰ ব্যৱসায়ত লিপ্ত থকা ব্যৱসায়ীসকলো সেই সেইখন বাছতে আহিবলৈ আহে কিয়নো সেইখন বাছৰ সেইখন বাছৰ যিটো মূল্য সেইটো অন্য বাছতকৈ অকমান কম হয় কম হয় সেইটো কাৰণে বহুতো লোক সেইখন বাছত অহা যোৱা কৰিবলগীয়া হয় বা অন্য বাছ নথকাৰ ক্ষেত্ৰত সেইটো ৰাতি যিহেতু বাছখন ৰাতিপুৱাই আহে সেই ক্ষেত্ৰত স্কুল পোৱাকৈ বা নিজৰ ডিউটিত পোৱাকৈ সেইখন বাছত আহা যোৱা কৰাটো সুবিধাজনক সেইবাবে যথেষ্ট যথেষ্ট যাত্ৰীৰ ভিৰ হয় সেইখন বাছত আৰু সেই বাছখনত ধেমাজিৰ পৰাটো মই কেতিয়াও চিট পায়ে পোৱা নাই কিয়নো ইমান মানুহ আহে জোনাইৰ পৰা ইমান মানুহ আহে আহে আৰু বহুত যথেষ্ট ভিৰ হয় আৰু গৰম দিনত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় কিয়নো এনেই গৰম তাতে ইমান মানুহ আৰু তাতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও থাকে কিয়নো বাছখন অ'ভাৰ লোড হৈ যায় তাৰ উপৰিও সেই সেই বাছখনৰ সেইখিনি অসুবিধাৰ উপৰিও মাছখোৱাৰ পৰা উপৰিও মাছখোৱাৰপৰা যি ধেমাজি জিলাৰ মাছখোৱাৰ পৰা যি একেবাৰে ঢকুৱাখানালৈকে ঢকুৱাখানালৈকে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া আধা আধা ৰাস্তা বনাই থৈছে আধাবোৰৰ কাম চলি আছে আৰু মাজে মাজে গাঁত আৰু কিছুমান দলং নিৰ্মাণ দলং নিৰ্মাণৰ কাম চলি আছে যিহেতু বাটবোৰ আধা বন্ধ আধা খোলা অচিনাকী মানুহৰ ক্ষেত্ৰত অচিনাকী মানুহ এজনৰ ক্ষেত্ৰত এইটো মানে পটককে থিৰাং কৰাটো কঠিন হৈ পৰে যে এইটো ৰাস্তাইদি যাম নে এইটো ৰাস্তাইদি যাম সেই ক্ষেত্ৰত বাছ ৰাস্তাৰ অৱস্থা যিহেতু একেবাৰে বেয়া সেই ক্ষেত্ৰত যাত্ৰীসকলৰো এনেই থিয় হৈ যাব লাগে তাতে সেই এনেকুৱা খাল বাম ৰাস্তাবোৰত যথেষ্টখিনি অসুবিধা হয় বুঢ়ী মানুহ গ'লেও তেওঁলোকৰ যিহেতু কঁকাল বিষ থাকে সেইবোৰৰ কাৰণে অসুবিধা হয় বা এজন এগৰাকী মাতৃয়ে যদি কোলাত সৰু কেঁচুৱা লৈ যায় তেওঁ তেওঁৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হয় অসুবিধাৰ সৃষ্টি হয় আৰু সেই বাছখন মাজুলী মাজুলীৰ কমলাবাৰীলৈ আহে আৰু ৰাতি তাতে থাকে ৰাতিপুৱা চাৰে ছয় মান বজাত যায় আৰু যাওঁতে সেই একে অৱস্থা একে অৱস্থাই হয় যাওঁতে বাৰু ইয়াৰ পৰা অলপ খালী হৈ যায় কিন্তু ঢকুৱাখানা পোৱাৰ আগলৈকে একেবাৰে ফুল হৈ যায় আৰু ধেমাজিত নমালৈকে পুৰা নামিব নোৱাৰা অৱস্থা হয় আৰু মানুহবোৰে যথেষ্টখিনি বয় বস্তু কঢ়িয়াই লৈ যায় মুঢ়াৰ পৰা আদি কৰি ডলা চালনী মাছ কিছুমানেতো মাছ লৈ যায় কিছুমানেতো কুকুৰা মানে যিহেতু মাজুলী এখন গাঁও মাজুলী এখন গাঁৱলীয়া জেগা যিহেতু তাৰ পৰা মানুহে যথেষ্টখিনি আলু মাটিমাহকে ধৰি বিভিন্ন শাক পাচলি লৈ যায় টাউনলে বিকিবলে সেই ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা হয় জেগা নাথাকে জেগা নাথাকে মই ভাবোঁ যে যিহেতু ইমানবোৰ মানুহ অহা যোৱা কৰে সেইখন বাছত এ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা

যিহেতু মোৰ মই নিজে সেইখন বাছত অহা যোৱা কৰোঁ আৰু মই নিজে ভুক্তভোগী মই সেইখিনি অনুভৱ কৰোঁ যে প্ৰয়োজন আৰু এখন বাছ প্ৰদান কৰাটো ঠিক তেনেদৰে মই মই কেৱল মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ যে মাজুলী আৰু মাজুলী আৰু ধেমাজি অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধা তেনেকে অসমৰ আৰু আন এনেকুৱা কিছুমান ঠাই আছে যিবোৰত ৰে'ল পৰিবহণৰ পৰা আদি কৰি বাছ পৰিবহণৰ যথেষ্ট অসুবিধা তাৰ উপৰিও বাট পথবোৰ সুচল নহয় এনেকুৱা ক্ষেত্ৰত অসম চৰকাৰে যথেষ্টখিনি কাম কৰি আছে আৰু এতিয়াও বহুত কাম কৰিবলে বাকী আছে গতিকে মই মই ক'ব বিচাৰোঁ যে ভাৰত ভ্ৰমণ সুলভ নহয় কিয়নো এতিয়াও ভাৰত উন্নত ভাৰত উন্নয়নশীল ৰাষ্ট্ৰহে এতিয়াও এখন উন্নত উন্নত দেশ বা ৰাষ্ট্ৰ হ'বলৈ এতিয়াও যথেষ্ট কাম কৰাৰ প্ৰয়োজন বা কাম কৰাৰ প্ৰয়োজন আছে তেতিয়াহে ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত সুবুলভ হ'ব সুলভ হ'ব